অঁ কওকচোন কি মাছ লাগিছিল

অঁ লোকেল মাছ পাব ৰৌ ভৌকা এই দুটাই ভাল হ'ব আৰু এ দুইটা মিলি এভাৰেজ তিনিশ মানকৈ দিব পাৰিম আৰু অঁ কেজি হিচাপত কৈছোঁ অঁ আপোনাক কেজি তিনিশ দুশ মানুহ হ'লে বেছি নালাগে দহ কিলোমান হ'লে হৈ যাব তিনিশ কৰি লাগিব দাম কমাই অলপ টোটেলত অলপ কমাই দিলে হ'ল আৰু দাম তিনিশই থাকিল বাৰু টোটেলত অলপ কমাই দিলে হ'ল আৰু কেতিয়া লাগিব অঁ ভাঙনো পোৱা যাব মানুহ ভাঙন বেছি নহ'লেও হ'ব পাঁচ ছয় কিলোমান হ'লে হৈ যাব ডেৰশমান কৰি পৰিব কিলো দি যাব পাৰিম ঘৰত দি যাব পেমেণ্টটো পেমেণ্টটো তেতিয়া কৰিলেও হ'ব অঁ ইয়াতে আমি কাটি দিম ঘৰত গৈ কাটি দিব ঘৰত গৈ কাটি দিব অঁ